অঁ কওক কি কি লাগিছিল আপোনাক চব্জি অঁ আচ্ছা আপুনি আহিব সন্ধিয়া ৰঙলাওটো চল্লিছ টকা কেজি জিকাও চল্লিছ চব চল্লিছে আপোনাক কেতিয়া লাগে সন্ধিয়ালৈকে ঠিক আছে হ'ব বাৰু মই সন্ধিয়ালৈকে দিম আপোনাক কি কি লাগে এখন লিষ্ট দি দিব ডেলিভাৰীৰ আৰু ডেলিভাৰীৰ ছাৰ্জটো লাগিব হ'ব বাৰু চল্লিছ কেজিত ত্ৰিছকৈ ধৰি দিম কেনেকৈ হ'ব মোৰ পিনেওটো চাব লাগিব মোৰতো মোৰোতো খৰচটো উলিয়াব লাগিব এনে ইমান কমকৈ কেনেকৈ দিম আৰু বেছি পাঁচ টকাহে কমাব পাৰিম পোন্ধৰকৈ কমাব পাৰিম আৰু নোৱাৰিম হ'ব আৰু সেইটো চাইকিনে দিম অঁ অলপ কম বেছি কৰি কিনেতো আ যাতে আপোনাৰো লাভ হয় মোৰো হয় দুইপিনে চাই কিনে কৰিব লাগিব হ'ব হোম ডেলিভাৰি সন্ধিয়া দি দিম কিন্তু মোৰ হোম ডে ডেলিভাৰীৰ ছাৰ্জটো দিব লাগিব হোম ডেলিভেৰী পঞ্চাছকৈ লাগিব নাই নাই মই বিছ নহ'ব পঞ্চাছ লাগিবই মই চব্জিটো দাম কমাম ডেলিভাৰীৰো দাম কম মোৰ পিনেটো চাব লাগিব মই চব্জিটো দাম কমাই দিম আপোনাক হোম ডেলিভাৰীটো দাম কমাই দিম কেনেকৈ হ'ব ইপিনে মই মোক পঞ্চাছকৈ দিব ডেলিভাৰী ছাৰ্জ আৰু ইপিনে মই চব্জিপিনে লাগে কমাই কিনে দিম অলপ ডেলিভাৰী ছাৰ্জটো মোকতো লাগিবই ঠিক আছে হ'ব বাৰু কিবা এটা মিলাই কিনে দিম অঁ ঠিক আছে